হয় এখন সমাজৰ উন্নতিৰ বাবে শিক্ষাৰ অতি প্ৰয়োজন শিক্ষিত হোৱাৰ লগে লগে আমাৰ জীৱনলৈ বহুখিনি সা সুবিধা আহে বা আমি বিভিন্ন ধৰণৰ সা সুবিধা উপভোগ কৰিব পাৰোঁ আৰু এখন সমাজ পোহৰাবৰ বাবে এই শিক্ষাইহে আমাক আগুৱাই লৈ যাব পাৰে শিক্ষাৰ প্ৰসাৰে আমাৰ সমাজৰ অন্ধবিশ্বাস ইত্যাদি দূৰ কৰাত সহায় কৰে আমাৰ সমাজখনক আগুৱাই নিয়াত সহায় কৰে ঠিক সেইদৰে অ শিক্ষিত লোকে যিকোনো এটা বস্তু পঢ়াৰ ক্ষেত্ৰত বা ইত্যাদিৰ ক্ষেত্ৰত পৰা বঞ্চিত হ'বলগীয়া হয় তদুপৰি অশিক্ষিত মানুহৰ মাজত অন্ধবিশ্বাস কুসংস্কাৰ ইত্যাদিৰ পৰিমাণো অত্যাধিক হয় সেয়েহে এখন সমাজ আগুৱাবৰ বাবে শিক্ষাক অতি গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰিব লাগে